যিহেতু মই গাঁৱৰ বাসিন্দা গতিকে মই চৌকাত বনাই পাইছোঁ চৌকাত বনাই ভাল লাগে বিশেষকৈ ঠাণ্ডা দিনত ঠাণ্ডা দিনত মানুহ জুইৰ ওচৰত বহেই গতিকে চৌকাত জুইডাল জ্বলাই সকলো ধৰণৰ বস্তু আপুনি বনাব পাৰে চৌকাত চৌকাত বনালে খৰচটোও কমে কাৰণ গেছৰ চিলিণ্ডাৰ ভৰাবলৈ আজিকালি বহু দাম যিটো সাধাৰণ মানুহৰ বাজেটত নপৰে সেইবাবে গা গাঁৱৰ বা ঘৰৰ ওচৰৰ বাৰীৰ পৰা খৰি দুডালমান আনি জ্বলাই বনাব পাৰে যিটো সহজতেও হয় খাবলৈও সোৱাদ হয় জুই ধৰিবৰ কাৰণে আপোনাৰ খৰিকেইডাল লগতে কেৰাচিন তেল চলাই আদি যোগাৰ থাকিলেই হৈ যায় গেছত চিলিণ্ডাৰ থাকে যিটো ভয় থাকে হয়তো ব্লাষ্ট হৈ যাবও পাৰে কেনেবাকৈ তাত চলাই কাঠি এটা জ্বলাই থোৱা চলাই কাঠিটো তাত পৰি গ'লে হয়তো ব্লাষ্ট হৈ যাবও পাৰে যিটো ভয় আপোনাৰ চৌকাত নাথাকে চৌকাত তেনেধৰণৰ একো ভয় নাথাকে চৌকাত বনোৱা বস্তুটোৰ সোৱাদটোৱেই বেলেগ যিটো বস্তু গেছৰ ইমান সোৱাদ নহয় গেছত বনালে বস্তুটো সোনকালে হয় কিন্তু সোৱাদটো ইমান নাহে চৌকাত অলপ টাইম লাগে গেছত খৰচ বেছি চৌকাত খৰচ নাই প্ৰায় মানুহৰ ঘৰত হয়তো আজিৰ দিনত আজিৰ দিনতো গেছ নাই চৌকা আছে মানুহে গেছো ব্যৱহাৰ কৰে গেছ বেয়া নহয় গেছো ভাল গেছ থাকিলে বায়ু প্ৰদূষণ নহয় গেছৰ পৰা ইমান ধোঁৱা নোলায় চৌকাৰ পৰা অত্যন্ত ধোঁৱা ওলায় যিটো বায়ু প্ৰদূষণ কৰে গেছ থাকিলে বায়ু প্ৰদূষণৰ পৰা ৰক্ষা কৰিব পাৰি তথাপি গেছৰ পৰা বহুতো ভয় থাকে সৰু পোৱালী গেছৰ ওচৰলৈ যাবলৈ দিবলৈ ভয় লাগে সেইবাবে চৌকাত ৰন্ধাটো মোৰ মতে সহজ হয়